মই শস্য কৰোঁতে যেনে আদা হালধি ইত্যাদি কৰোঁতে গোবৰ সাৰ বেছি ব্যৱহাৰ কৰোঁ আৰু গোবৰ সাৰ দিলে মানে স্বাস্থ্যৰ কাৰণেও উপকাৰ ৰাসায়নিক সাৰ কিনিবলৈ গ'লে টকাৰো প্ৰয়োজন আৰু ঘৰতে গোবৰ যেতিয়া দিয়া হয় তেতিয়াহ'লে পইচাটোও বাছি যায় আৰু স্বাস্থ্যৰ কাৰণেও ভাল গতিকে এইবিলাক বস্তুহে আমি বেছিকৈ ব্যৱহাৰ কৰোঁ তাৰ গুণাগুণৰ মানদণ্ডও বহুত বেছি আৰু সেয়ে আপোনাৰ আলু পিঁয়াজ এইবিলাক কৰিবলৈ হ'লেও গোবৰ শুকুৱাই ৰ'দত ধুনীয়াকৈ গুড়ি কৰি চালনীৰে চালি এই আলু পিঁয়াজ কৰা হয় আৰু মাহ খেতিটো কৰোঁ মাহ খেতিটোত সাৰ বিশেষ প্ৰয়োজন নাই কাৰণ তাত এটা ৰাইজবিয়াম বুলি এটা সাৰ তাতে গছত শিপাতে থাকে এইটো খেতি কৰিলে ভৱিষ্যতেও অন্য খেতি পিছত কৰিবলৈ সুবিধা হয় সাৰ নিদিলেও হয় কিন্তু সৰিয়হ খেতিটো কৰিবলৈ গ'লে আমি ৰাসায়নিক সাৰ দিবৰ কাৰণে দৰকাৰ হয় যিহেতু তাত ইমান গোবৰ সাৰ পোৱা নাযায় যেনে ইউৰিয়া ডি এ' পি বৰাক্স ছইল বুলি কয় এনেকৈ সেইবিলাক ৰাসায়নিক সাৰ কিনি দিয়া হয় লগত গোবৰ মিক্স কৰি দিয়া হয় যদিও এনেধৰণে আমি তাৰ খেতিটো কৰোঁ ইয়াৰ পৰাই আমি যথেষ্ট গুণগত মান পোৱা হয়